হেল্ল' অ অ তাকে মোৰ মানে দাঁতকেইটা বৰ বিষাইছে আপুনি ডেণ্টিষ্টৰ হয়নে ৰাতিপুৱা কৰোঁ আৰু গধূলি কৰোঁ ভাত খাই শুবৰ সময়ত অ সেইটো লগাওঁ মই ৰাতি শোওঁতে লগাওঁ দাঁত দুটা মানে মই সৰুৱাই পেলাম বুলি ভাবিছোঁ কিমান মান খৰচ হ'ব বাৰু মোৰ এটা বিষৰ পিছত এটা সৰোৱাওঁ সৰোৱাৰ পাছত আকৌ দেখোন ইকিটাও বিষাই থাকে সেইকাৰণে একেবাৰে সৰোৱাই পেলাম বুলিয়ে ভাবিছোঁ যদি অলপমান কম হয় তেতিয়া লগালোঁহেতেন আৰু এতিয়া কিমান হয় তোমাক সেইকাৰণে সুধিছোঁ

অ অ